হয় মোক

অ ধান খেতি আমি তিনিটা তৰপত কৰোঁ

ধানটো হয় নহয় আহুধান মানুহে আহুধানটো কৰে ব'হাগতে আমি ব'হাগতে আহুধানটো সিচোঁ যাতে আহাৰত আমি কাটিব পাৰোঁ তিনিমাহত সেইটো কাটিব পাৰি হু আৰু তাৰ কাৰণে ধৰক মাটিডৰা চাহ কৰি শুকুৱাই দুটা পদ্ধতিত পাৰি আহু খেতি কৰিব এটা খেতি এটা পাৰি সিঁচিব পাৰি এটা ৰুব পাৰি সিঁচিব পৰাটো এনেকুৱাকৈ সিঁচিব পাৰি ধৰক মাটিডৰা সম্পূৰ্ণ চাহ কৰি মিহি কৰি পাঁচ চাহমান হাল বাই মিহি কৰি একদম সম্পূৰ্ণকৈ বন চন একদম চাফা কৰি তাত সাৰ যিখিনি সাৰ লাগে জৈৱিক সাৰেই হওক বা অন্যবিলাক সাৰেই হওক সেই সাৰ প্ৰয়োগ কৰি তাৰপিছত মাটিটো ধানটো সিঁচি তাত আকৌ হাল বাই দিয়াৰ পাছত

আহাৰ মাহত ৰুব পাৰি শালি খেতি কেইবাটাও আছে মচুৰী আছে ৰঞ্জিত আছে

বা বেতগুটি শালি এই গোটেই শালি খেতি কৰি আৰু এই তাৰ কাৰণে বিশেষ ভালকৈ জানিবলৈ হ'লে আপুনি মোৰ ওচৰলৈ আহিব আহিলে মই বিশেষভাৱে বুজাই দিব পাৰিম